ওচৰৰ চহৰত আমি গাঁৱৰ ঘৰলৈ যোৱা যায় যে এইকাৰণে ধৰ কিছুমান দৰকাৰী কামত যোৱা যায় যাওঁতে ধৰ গাড়ী ঘূৰা নাথাকিলে আমি খোজ কাঢ়িও যাওঁ কিছুমান চাইকেলেৰে যায় গাড়ীৰেও যোৱা যায় ধৰ কিছুমান কাগজ পত্ৰ উলিওৱাৰ ক্ষেত্ৰত ধৰ যোৱা যায় আৰু গাঁও গাঁৱলৈ ফুৰিবলৈ গ'লে ধৰ কাৰোবাৰ ধৰ হেৰি পাতিছে খোৱা লোৱা ধৰ সকাম পাতিছে ধৰ সেইবিলাকত যোৱা যায় তাৰপিছত কাৰোবাৰ ধৰ পঞ্চামৃত খোৱালে সেনেকুৱা যাওঁ সেইবিলাকতো খোজ কাঢ়িয়ে যোৱা যায় আৰু গাঁৱৰ কিছুমান ধৰ ওচৰৰ মানুহৰ ঘৰলৈ যোৱা যায় ধৰ কাৰোবাৰ কিবা কাগজ পাতিয়ে দৰকাৰত যাওঁ পন পঞ্চামৃত খোৱালে ধৰ সেনেকুৱা লগে ভাগে যোৱা যায় ধৰ গাড়ী ঘূৰা মটৰ নাথাকে তথাপিটো আমি খোজ কাঢ়ি লগে ভাগে একেলগে যাওঁ চাহ চহৰলৈ যাব লাগিলে ধৰক গাড়ীতে যাব লাগে গাড়ীত গ'লে বহুতো অসুবিধাও হ'ব পাৰে হয় অসুবিধা হয় তেনেকুৱা ধৰ কেতিয়াবা ধৰ গাড়ী নাপালে খোজ কাঢ়িও অহা যায় আহোতে হয়তু ৰাতিও হ'ব পাৰে কেতিয়াবা ধৰ আকৌ ৰাতিপুৱা ধৰ কাৰোবাৰ ঘৰত ধৰ আলহী ঘৰত থকা যায় আলহী ঘৰত থাকিলেটো অসুবিধাই হয় তথাপিটো আৰু ৰাতিটো কিবা কৰি থাকি আহোঁ আৰু আহি আৰু ঘৰৰ কাম কাজ কৰি আকৌ যোৱা যায় গ'লে আৰু কিছুমান কাম দৰকাৰ কিছুমান হয় কিছুমান নহয়েই পিছদিনাখন আকৌ যোৱা যায় আলহী বেছিভাগ আলহী খোৱাটো গ'লে থকাকৈ যায় যাওঁ আকৌ আমি ধৰ আহোঁ ঘৰৰ বিশেষ অসুবিধাৰ কাৰণে ধৰ অহাও নাযায় আহোঁতে হয়তু কিছুমান আমি গাড়ী পোৱাৰ দিনা আহিলোঁ নোপোৱাৰ দিনা পিচদিনাখন আহোঁ কোনোবাদিনা কাম হয় কোনোবাদিন নহয়ে তাৰপিছতে আকৌ মানুহ ধৰ যি কামত যোৱা যায় সেই কামত ধৰ মানুহ কিছু কোনোবা দিনা লগ পায় কোনোবা দিনা লগে নাপায় সেনেকুৱা ঘূৰিও অহা যায় আমি আৰু সঘনে যাবৰ কাৰণে অলপ অসুবিধা হয় গাৱলীয়া মানুহৰ বহুত অসুবিধা থাকে